অঁ হেল্ল' অঁ শুনিছোঁ

ল'ৰাজনক ইতিমধ্যে তেওঁৰ তাৰমানে বুজি পোৱা শক্তিটো বুজিব পৰা শক্তিটো কিয় কি কাৰণত অন্যমনস্ক হৈছে এই বিষয়ে ক্লাছ যিহেতু কৰি থাকোঁতে তেওঁক তাৰমানে টেষ্ট কৰিছা গতিকেলৈ সেইখিনি ক্ষেত্ৰত তেওঁক কি কাৰণত বিভিন্ন কাৰণ হ'ব পাৰে হয়তো ল'ৰাটো শুনাত গণ্ডগোল হ'ব পাৰে কথাখিনি বুজা বুজি মেলি ল'বলৈ তেওঁ যিহেতু শুনিব লাগিব গতিকে এইটো ক্ষেত্ৰত হ'ব লাগিব পাৰে সেইখিনি কথা চাব লাগে আৰু এইখিনি ক্ষেত্ৰত গোটেইখিনি কথা জানিবৰ কাৰণে অভিভাৱকৰ লগত ল'ৰাজনৰ অভিভাৱক অভিভাৱক আদিব আছে এই গাৰ্জেন আছে তেওঁলোকৰ লগত আলোচনা কৰিব লাগে আৰু তেওঁলোকৰ লগত আলোচনা কৰা মাধ্যমেদি কিছু কথা হয়তো জানিব পৰা যাব মনোবিজ্ঞানৰ ফালৰ পৰাও হয়তো জানিব পৰা যাব তেওঁ নিজে যিটো ছাইক'ল'জি বুলি কোৱা হয় মনোবিজ্ঞান সেইফালৰ পৰা জানিব তেওঁ যদি শাৰীৰিক কিবা এটা অক্ষমতা আছে হয়তো তেওঁ কাণেৰে নুশুনিবও পাৰে কথা কোৱা ক তেওঁৰ যিটো মুদ্ৰা দোষ থাকিব পাৰে এইখিনি ক্ষেত্ৰত অভিভাৱকৰ লগত লৈ কথাখিনি পাতি হেৰি এটা আলোচনা মাধ্যমেৰে ল'লেহে ল'ৰাজনৰ ভৱিষ্যতৰ কাৰণে তেওঁ যিখিনি অসুবিধা আহিছে সেইখিনি সমাধান হ'ব বুলি কোৱা ব্যৱস্থা ল'ব লাগে হেল্ল'

নাই গাৰ্জেনৰ লগত কথাটো পাতিব লাগে তেতিয়াহে তেওঁ তাৰমানে কথাটো অসুবিধা ক'ত আছে ল'ৰাটোৱে বুজা খিনি ক্ষেত্ৰত পঢ়াত মনোযোগ নাইকিয়া যে হৈছে তেওঁ কথাখিনি বুজিব পৰা যাব হয়তো ল'ৰাটোৰ ধৰি লওঁক বিভিন্ন কাৰণ থাকিব পাৰে তেওঁৰ ঘৰুৱা পৰিৱেশৰ লগতো কথা থাকে ঘৰুৱা ধৰি লওক ল'ৰাজনৰক এই হেৰি স্কুলত পঢ়িবলৈ আহিছে হয়তো ঘৰৰ অভিভাৱকৰ তত্বানধানত যিখিনি শাসন ব্যৱস্থা সেইটো ক্ষেত্ৰতো হ'ব পাৰে হয়তো ল'ৰাটোৰ ঘৰত আৰ্থিক অৱস্থা বেয়া তেওঁক সময়মতে সুবিধাটো দিব পৰা নাই পঢ়া শুনাৰ ক্ষেত্ৰত বা স্বাস্থ্যজনিত কাৰণত কাণেদি নুশুনা কাৰণ থাকিব পাৰে এইখিনি কথা অভিভাৱকৰ লগত হে বুজিব পৰা যাব অভিভাৱকৰ লগত আলোচনা বিলোচনা কৰিলেহে কাৰণখিনি অভিভাৱকৰ লগত ভালধৰণে আলোচনা কৰিব লাগে যে সুধিব লাগে যে আপোনাৰ ল'ৰাটোক মইতো বাকীবিলাকৰ ল'ৰা লগত একেলগতে পঢ়াওঁ তেওঁকতো বেলেগ বেলেগকৈ নেচাওঁ গতিকে তেওঁ যিখিনি শিকাবলৈ বিচাৰোঁ যিখিনি বুজাবলৈ বিচাৰোঁ তেওঁ কিন্তু তাৰ প্ৰতি গুৰুত্ব নিদিয়ে আৰু বাকীবিলাক ল'ৰা ছোৱালীৰ ক্ষেত্ৰত তেওঁ পিছপৰি ৰয় এই গতিকে লৈ গোটেই কথাখিনি সমাসূত্ৰটো উলিয়াবলৈ সমাধান সূত্ৰটো উলিয়াবলৈ অভিভাৱকৰ লগত আলোচনা কৰি ল'ব লাগে সেইখিনি কৰি ল'বলৈ কৰি ল'বলৈ যত্ন কৰিব আৰু তেতিয়াহে গোটেই অসুখটোনো ক'ত অসুখ মানে তেওঁ এই বিশেষকৈ তাৰ অমনোযোগিতা কাৰণটোনো কি এইখিনি জানিব পৰা যাব অঁ অঁ গাৰ্জেনক মাতি আনিব লাগে বা নিজে হ'লেও গৈ যোগাযোগ কৰিব লাগে কাৰণ যিকোনো ক্ষেত্ৰত শিক্ষা ক্ষেত্ৰত এই বিশেষকৈ ছাত্ৰ অভিভাৱক আৰু এই শিক্ষক এই তিনিজনে এই বিশেষকৈ এইখনি যা যত্ন ল'বই লাগিব যিহেতু এই ক্ষেত্ৰত এই ল'ৰাজনৰ অমনোযোগিতা কথাটো আহিছে তেতিয়াহে হ'ব বুলি ভাবোঁ কৰা হ'বনে এইখিনি ব্যৱস্থাটো নহয় নহয় এইখিনি চেষ্টা কৰিব অঁ নাই ল'ৰাটো ভালটোতো তেওঁৰ মনোযোগিতা যিহেতু আছে সেইটো কৰিবই লাগিব শিক্ষক হিচাপে নহ'লে আকৌ তেওঁ যিমানে এই চেষ্টাৰ আইডিয়াটো নিজে কোৱাই হৈছে যে ল'ৰাজনৰ প্ৰতি যিমানে বুজাবলৈ বিচাৰোঁ যিমানেই কথাখিনি তেওঁক মনোযোগ দিবলৈ কওঁ তেওঁ নিদিয়ে মনোযোগ নিদিয়ে মইতো কৈছোঁৱেই যে ল'ৰাজনে মনোযোগ নিদিয়া কাৰনটো হৈছে বিভিন্ন স্বাস্থ্যজনিত কাৰণতো হ'ব পাৰে তেওঁলোকৰ ঘৰুৱা পৰিবেশৰ ক্ষেত্ৰতো হ'ব পাৰে ল'ৰাটো বিশেষকৈ ঘৰুৱা পৰিৱেশ বুলি কওঁতে তেওঁ হয়তো সময়মতে তেওঁ যিখিনি নেকি পঢ়িব কাৰণে আগ্ৰহী হোৱা ক্ষেত্ৰত তেওঁ যিখিনি সুবিধা পাব লাগে এই ধৰি লোৱা ল'ৰাজনৰ বাকীবিলাক ল'ৰা ছোৱালীৰ লগত যেনেধৰণে আহে আজিকালি অৱশ্যে চৰকাৰে এই সাজ পোছাক দিয়া ব্যৱস্থা কৰিছে পাঠ্যপুথি দিয়াৰ ব্যৱস্থাও কৰিছে কৰিছে যদিও এতিয়া ধৰি লওক সেইখিনি দি দিয়া পাছত তেওঁ বিশেষকৈ অভাৱটো হৈছে যে তেওঁ মনোযোগ দিব নোৱাৰে যিটো বিষয়তে নহওক তেওঁ অমনোযোগী গতিকে এই অমনোযোগিতাটো উলিয়াবলৈ তেওঁ অভিভাৱকৰ লগত আলোচনা বিলোচনা কৰিবই লাগিব আৰু অভিভাৱকে যিটো নেকি পৰামৰ্শ দিব যে তেওঁৰ পৰা যিটো নেকি তথ্য পাবা পোৱা হ'ব সেইখিনি ক্ষেত্ৰতহে বিশেষ পদক্ষেপ ল'লে ল'ৰাজনৰ ভৱিষ্যতৰ যিখিনি তেওঁৰ অমনোযোগিতাখিনি মনোযোগ দিয়া ক্ষেত্ৰত আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব বুলি মই ভাবোঁ মোৰ পৰামৰ্শটো এইখিনিয়ে দিছোঁ